অঁ আমাৰ ইয়াতে বাৰ্ষিক উৎসৱ হয় লক্ষ্মী পূজা দুৰ্গা পূজা হয় দুৰ্গা পূজা লক্ষ্মী পূজা ভালেই লাগে বহুতখিনি মানুহ হয় আমাৰ ইয়াতে দুৰ্গা পূজাত লক্ষ্মী পূজাত হয় লক্ষ্মী পূজাত গধূলি এনেকৈ ৰাস্তাৰেই লক্ষ্মীটো ঘূৰাই লৈ সকলো মানুহে ঢোল বাজনা নাগাৰা লৈ কিনে ঘূৰে আৰু মোৰ ল'ৰালিৰ এটা স্মৃতি আছে কি দূৰ্গা পূজাত মই সেৱা কৰিব যাওঁতে চেণ্ডেল খুলি থৈ যাওঁতে চেণ্ডেল চুৰ হৈছিল কোনোবাই লৈ গৈছিল মই খালী ভৰিৰে ঘৰ আহিব লগা হৈছিল সেনেকৈ আৰু বহুত মানুহ হয় সেনেকৈ চেণ্ডেল খুলি থৈ দিছিল চেণ্ডেল খুলি দিওঁতে মোৰ চেণ্ডেলযোৰ কোনোবাই বেলেগ নিজৰযোৰ বুলি ভাবিয়েই নে কি কেনেকৈ লৈ গ'ল লৈ যাই কিনে সেইটো মোৰ এতিয়াও মনত থাকে আৰু সৰুতে এনেকুৱা আৰু ঘটনা ঘটিছিল আৰু এবাৰ পৰিছিলোঁ বৰষুণ দিওঁতে দুৰ্গা পূজা চাব যাওঁতে বৰষুণ বতৰত পৰিছিলোঁ সেইটো ল মোৰ ল'ৰালিৰ স্মৃতিত এতিয়াও মনত আছে আৰু